অসমত ৰাজ্যখনৰ শিল্প আৰু সংস্কৃতিৰ বিকাশত সহায় কৰা সহায় কৰা বিভিন্ন শিল্পকলাৰ পৃষ্ঠপোষকতা বা পুঁজিৰ উৎসসমূহ হ'ল আমাক কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ধৰণে সহায় কৰে তাৰ উপৰিও অসম চৰকাৰ আৰু বিভিন্ন বেচৰকাৰী সংস্থাসমূহে আমাক শিল্পসমূহ বিকাশত সহায় কৰে যেনে অসম চৰকাৰে বিভিন্ন শিল্প আৰু সংস্কৃতিৰ সংস্থাসমূহৰ জৰিয়তে স্থানীয় কলা সংস্কৃতি বিকাশৰ বাবে অনুদান শিবিৰ আৰু প্ৰশিক্ষণ কাৰ্যক্ৰমৰ আয়োজন কৰে অসম সংস্কৃতি পৰিষদ আৰু অসম সাহিত্য সভা ইত্যাদি সং সাংস্কৃতিক সংস্থাসমূহক চৰকাৰে সমৰ্থন দিয়ে তাৰ উপৰিও অসম চৰকাৰৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে আমাক শিল্প বিকাশত সহায় কৰে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয় সংগীত নাটক অকাডেমী ললিত কলা একাডেমী আৰু জ্ঞানপীঠ সংস্থাসমূহৰ দৰবাৰে অসমত শিল্প সংস্কৃতিৰ বিকাশৰ বাবে ধন সাহাৰ্য্য় ধন সাহাৰ্য্য় প্ৰদান কৰা হয় তাৰোপৰিও ৰাজহুৱা ক্ষেত্ৰৰ সংস্থাসমূহ যেনে অসম তেল নিগম আৰু অ এন জি চি অসমৰ কৃষ্টি আৰু সংস্কৃতিৰ পৃষ্ঠপোষক হিচাপে বিভিন্ন অনুষ্ঠান অনুষ্ঠানত পুঁজিগঠন আৰু সমৰ্থন দিয়ে বিভিন্ন বাণিজ্যিক সংস্থা আৰু ব্যক্তিগত উদ্যোগপতি আৰু শিল্প প্ৰতি স্থানীয় সংস্কৃতিৰ পৃষ্ঠপোষক হিচাপে শিল্পকলাৰ বিবিধ ক্ষেত্ৰত সাহাৰ্য্য় আগবঢ়ায় অসমৰ সং কৃষ্টি সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত বিভিন্ন বেচৰকাৰী সংস্থা আৰু সামাজিক সংগঠন সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে তাৰ উপৰি স্থানীয় উৎসৱ যেনে ভোগালী বিহু ৰঙালী বিহু আঘোণী মেলা আদি উৎসৱসমূহৰ জৰিয়তে স্থানীয় শিল্পকলা আৰু সংস্কৃতিৰ দিশত পুঁজিগঠন আৰু বিকাশৰ এক অন্যতম উৎস এই পৃষ্ঠপোষকতা আৰু পুঁজিৰ উৎসসমূহে মিলি অসমৰ বৈচিত্ৰময় শিল্পকলাৰ বাট মুকলি কৰি দিয়ে এই শিল্পকলাসমূহৰ পৰা মানুহ বিভিন্ন আৰ্থিক দিশত সহায় হয় যেনে অসমৰ বিখ্যাত চিত্ৰশিল্পী নীলিম মহন্ত তেওঁ নিজৰ চিত্ৰশিল্পৰ দ্বাৰা তেওঁ বিভিন্ন স্থান যেনে ৰেষ্টুৰেণ্টকে হওক বা বিভিন্ন বিদ্যালয়সমূহত তেওঁৰ ছবি আঁকি তাৰ পৰা টকা উপাৰ্জন কৰিব পাৰে যাৰ ফলত তেওঁ ঘৰখন ভালদৰে চলিব পাৰে তাৰপিছত অসমৰ বিখ্যাত মুখাশিল্পী ডক্টৰ হেমচন্দ্ৰ গোস্বামী তেওঁ সেই মুখাশিল্পৰ দ্বাৰাই তেওঁ নিজে উপকৃত হোৱাৰ উপৰিও তেওঁৰ লগতে বহুতো যুৱকক তেওঁ আৰ্থিকভাৱে সহায় কৰিছে তেওঁ সকলোকে মুখা শিক্ষা প্ৰদান কৰিছে সেই মুখা শিক্ষাসমূহ প্ৰদান কৰাৰ পিছত সেই যুৱকসকলে নিজেই স্বাৱলম্বী হ'ব পাৰিছে তেওঁলোকে টকা উপাৰ্জন কৰিব পাৰিছে আৰু সেই মুখাশিল্প তৈয়াৰ কৰাত বহুতো দীঘলীয়া প্ৰচেছ আছে সেই প্ৰচেছসমূহ হ'ল মুখা শিল্প তৈয়াৰ কৰিবলৈ প্ৰথমে বাঁহ লাগিব তাৰপিছত কাপোৰ লাগিব বেঁত লাগিব গোবৰ লাগিব কুমাৰ মাটি লাগিব প্ৰাকৃতিক কালাৰ লাগিব আজিকালি এই প্ৰাকৃতিক কালাৰবোৰ বহুতো দামী হোৱাৰ বাবে আমি দোকানতেও সহজ সহজভাৱে উপলব্ধ আমি ৰং ব্যৱহাৰ কৰোঁ এক্ৰেলিক কালাৰ এই মুখাশিল্প তৈয়াৰ কৰা পদ্ধতিটো হৈছে প্ৰথমে আমি বাৰীৰ পৰা বাঁহ কাটি আনিব লাগিব জাতি বাঁহ জাতি বাঁহ কাটি আনি তাক আমি জোখত চেও দি তাৰপৰা আমি সৰু সৰু পাতলকৈ কাঠি কৰিব লাগিব সেই গাঁঠিসমূহ কৰা কৰি হোৱাৰ পিছত আমি তাৰ পৰা এটা ধুনীয়াকৈ সেই মুখা বনোৱা মূৰেৰে এটা খাং প্ৰস্তুত কৰিব লাগিব সেই খাং খাংটো মজবুত হ'বৰ বাবে আমি তাৰ কাষত ধুনীয়াকে বান্ধিব লাগিব কামীৰ সহায়ত আৰু বেঁতৰ সোঁতৰ সহায়ত বান্ধি হোৱাৰ পিছত তাত আমি পৰম্পৰাগতভাৱে চলি অহা ধৰণে মূৰত কপালি লগাব লাগিব সেই সম্পূৰ্ণ বাঁহৰ কাম হোৱাৰ পাছত সেই মুখাটোত সেই খাঙটোৰ ওপৰত আমি পুনৰ কাপোৰ মাৰিব লাগিব কটন কাপোৰ আৰু কুমাৰ মাটি কুমাৰ মাটিটো হ'ল আমাৰ সহজতে উপলব্ধ নহয় কুমাৰ মাটিটো কুমাৰ মাটিটো পাবৰ বাবে আমি মাটিৰ তলত বহুত তললৈ দকৈ খান্দিব লাগে তাৰপিছত তাৰ পৰা কুমাৰ মাটিটো ওলায় বহুত আঠা হয় কুমাৰ মাটিটো সেই কুমাৰ মাটিৰ লগত কটন কাপোৰ লেটিয়াই লৈ তাৰ ওপৰত আমি খাঙটোৰ ওপৰত লগাই দিব লাগে লগাই দিয়াৰ পিছত সেইটো শুকোৱা শুকুৱাবলৈ দিয়া হয় যেতিয়া শুকাই যাব তাৰ ওপৰত আমি গোবৰ আৰু কুমাৰ মাটি গোবৰ সত্তৰ শতাংশ আৰু কুমাৰ মাটি ত্ৰিছ শতাংশ লৈ আমি তাত চেহেৰা দিব লাগে আৰু সেই চেহেৰা দিয়াৰ আমি যিকোনো চৰিত্ৰক লৈ আমি কেৰেক্টাৰ দিব পাৰোঁ যেনে গৰুদ্ৰ হওক হনুমান হওক গণেশ হওক বিভিন্ন কেৰেক্টাৰ আমি চৰিত্ৰ আমি ৰূপায়ণ কৰিব পাৰোঁ এই গৰুদ্ৰ আৰু গণেশ এনেধৰণৰ কিছুমান কেৰেক্টাৰ আছে যিবোৰত ঠোঁট থাকে গৰুদ্ৰৰ ঠোঁট গণেশৰ শুৰ আমি সেইবোৰ বনাবৰ বাবে আমাৰ সহজতে পথাৰত উপলব্ধ কুহিলা কুঁহিলা আমি ব্যৱহাৰ কৰোঁ সেই কুঁহিলা আমি ভালদৰে লগাই লগাই আমি তাক কাটি এটা ধুনীয়াকৈ চেপ চেপত কাটি লৈ আমি গণেশৰ শুৰ লাগিলে শুৰৰ চেপত কাটিম ঠোঁট লাগিলে ঠোঁটৰ চেপত কাটি পেলাই আমি তাক সেই মুখাটোত লগাই তাৰ ওপৰত গোবৰ লগাই আমি সেই চৰিত্ৰটোৰ ৰূপায়ন কৰিব পাৰোঁ সেই গোবৰ আৰু গোবৰ লগোৱাৰ পিছত যেতিয়া তাক আমি শুকাবলৈ দিম শুকোৱাৰ পিছত ভালদৰে শুকোৱাৰ পিছত আমি তাৰ ওপৰত পুনৰ কাপোৰ মাৰিব লাগিব কাপোৰ কটন কাপোৰ আৰু কুমাৰ মাটি লেটিয়াই আমি তাৰ ওপৰত ধুনীয়াকৈ মসৃণ কৰিবৰ বাবে কাপোৰ লগাব লাগিব তাৰ ওপৰত আমি কালাৰ কৰিব পাৰোঁ ৰং কৰিব পাৰোঁ সেই ৰং প্ৰাকৃতিকো হ'ব পাৰে আৰু বা বজাৰত উপলব্ধ এক্ৰেলিক কালাৰো হ'ব পাৰে প্ৰাকৃতিক কালাৰ বনাবৰ বাবে অলপ কষ্ট হয় যাৰ ফলত আজিকালি আমি বজাৰতে উপলব্ধ সহজভাৱে উপলব্ধ এইবোৰ এক্ৰেলিক কালাৰ এইবোৰ এনেদৰে আমি ব্যৱহাৰ কৰোঁ প্ৰাকৃতিক কালাৰ আছে কিছুমান হেঙুল হাইতাল হেঙুল মানে হ'ল ৰঙা হাইতাল মানে হ'ল হালধীয়া সেইবোৰ আমি ব্যৱহাৰ কৰোঁ হেঙুল হাইতাল এটা পাথৰ হয় পাথৰটো আমি ভালদৰে পটাত পিচি পিচি পিচি পিচি তাক আমি একদম কালাৰৰ দৰে একদম পনীয়া কৰি ল'ব লাগিব তাৰপিছত তাৰ লগত আঠা ব্যৱহাৰ কৰি মিহলাই আমি তাৰ ওপৰত ৰং কৰিব লাগিব সেই প্ৰচেছটোৰ দ্বাৰাই মুখা এখন সুন্দৰকৈ প্ৰস্তুত কৰা হয় সেই মুখাখন প্ৰস্তুত কৰাৰ পিছত আমি সেইখন বিভিন্ন দেশ বিদেশৰ পৰা অহা পৰ্যটক চাবলৈ আহে মুখাশিল্প চাবলৈ আহে সেই মুখাশিল্প চাই তেওঁলোক আকৰ্ষণ আকৰ্ষণ আকৰ্ষণীয় যোনটো মুখা তেওঁলোকে সেইটো লৈ যাব বি বিচাৰে এটা চিন হিচাপে মাজুলীলৈ অহা বা চামগুৰি সত্ৰলৈ অহা এটা চিন হিচাপে লৈ যাবলৈ বিচাৰে সেইমতে আমি তাক উপযুক্ত টকাৰে আমি তাক বিক্ৰী কৰোঁ বিক্ৰী কৰাৰ পিছত আমি তাৰ পৰা আৰ্থিকভাৱেও স্বাৱলম্বী হ'ব পাৰোঁ তেনেদৰে আমি মুখাশিল্পৰ দ্বাৰা আমি নিজেই উপকৃত হৈছোঁ ঠিক তেনেদৰে আমি বিভিন্ন শাস্ত্ৰীয় সংগীত যেনে বৰগীত শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত মাধৱদেৱ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত শিকিবলৈও আমাৰ ইয়াতে বিভিন্ন ধৰণৰ বিদ্যালয় আছে সেই বিদ্যালয়সমূহ চৰকাৰীভাৱেও চৰকাৰেও খুলি দিছে বা বেলেগ ধৰণে বেচৰকাৰীভাৱেও কিছুমানে ব্যক্তিগতভাৱেও খুলি লয় আৰু তাত শিক্ষা প্ৰদান কৰে সেই শিক্ষা প্ৰদান কৰাৰ ছাত্ৰ ছাত্ৰীসমূহে তেওঁলোকে উপযুক্ত মাচুল দিয়ে তাৰ ফলত তেওঁলোক উপকৃত হয় তেওঁলোকৰ ঘৰ চলিব পাৰে তেনেদৰে আমি এটা শিল্পক আগবঢ়াই লৈ যোৱাত লৈ যাব পাৰোঁ এনেদৰে অসমত ৰাজ্যখনৰ শিল্প আৰু সংস্কৃতি বিকাশত সহায় হয়